পাঁচ জানুৱাৰী দুহেজাৰ তেইছ সাতাইছ অক্টোবৰ দুহেজাৰ তেইছ উনত্ৰিছ নৱেম্বৰ দুহেজাৰ বাইছ তেৰ ডিচেম্বৰ দুহেজাৰ বিছ সোতৰ আগষ্ট দুহেজাৰ বাৰ